হয় কওক বাইদেউ হয় হয় বাইদেউ অঁ হ' হ' ঠিক আছে ঠিক আছে ভাল কোৱেশ্যন এটা কৰিছে বাইদেউ হয় হয় হয় হয় বাইদেউ হয় হয় বাইদেউ ভাল কোৱেশ্যন এটা কৰিছে আপুনি ভাল প্ৰশ্ন এটা কৰিছে আমি যিহেতু এইটো কথা জানো যে মাজুলীখন সত্ৰীয়া সংস্কৃতিৰ বৰপীৰা বুলি ক'ব পৰা যায় আৰু এটকা মহন্তৰ স্থান বুলিও কয় মাজুলীখনক মাজুলীক যে এটকা মহন্তৰ স্থান বুলি কয় ইয়াৰো এটা ধুনীয়া ইতিহাস আছে আমি যদি আহোম ৰাজ্যৰ ৰুদ্ৰ সিংহলৈ যদি যাওঁ তেওঁৱেই বোলে ইয়াত এটকাৰ এটকাৰ যিবোৰ সত্ৰ এই সত্ৰবোৰক লৈ একগোট কৰিয়ে এই নামটো দিছিলে আৰু সেই এটকীয়া সমান সেই সময়ৰ সমানটো যিবোৰ সত্ৰ মাজুলীতেই বেছিকৈ আছিলে কাৰণে এইটো দিয়া হৈছিলে এই কথাটো এটা ইতিহাস এই ইতিহাসটোৰ লগতেই যিহেতু সত্ৰসমূহ জড়িত হৈ আছে সত্ৰৰ যিবোৰ সংস্কৃতি সেই সংস্কৃতিবোৰ প্ৰচাৰৰ আৰু প্ৰসাৰ বাবেই মাজুলীৰ নিচিনা এখন ঠাইত এই বিশ্ববিদ্যালয়খন অৰ্থাৎ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন গঢ়ি উঠিছে আৰু এই বিশ্ববিদ্যালয়খন দুহেজাৰ ওঠৰ চনত গঢ়ি উঠিছে আমাৰ প্ৰায় গড়মূৰত অৱস্থিত এডোখৰ ঠাইত আটাইতকৈ ভাল লগা কথাটো হ'ল এই বিশ্ববিদ্যালয়খন গঢ়ি উঠাৰ পূব দিশত এখন ধুনীয়া নৈ আছে নদী আছে সিও আমাৰ সাংস্কৃতিক যিটো বাতাৱৰণ এই বাতাৱৰণ কিন্তু সি নদীকেন্দ্ৰিক ভূমিকাটো কি কৰিছে বিশেষভাৱে সহায় কৰিছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনত বাইদেউ যে এতিয়ালৈকে তিনিটা বিভাগ প্ৰতিষ্ঠা কৰিছে তাৰে ভিতৰত এটা হ'ল অসমীয়া বিভাগ এটা বুৰঞ্জী বিভাগ আৰু এটা হ'ল পৰিৱেশ্য কলা বিভাগ এই তিনিওটা বিভাগতেই এতিয়া নতুনকৈ আপোনাৰ স্নাতক স্নাতকোত্তৰ আৰু পি এইচ ডি এই তিনিওটা শাখাকে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক অন্তৰ্ভূক্ত কৰাই উচ্চ শিক্ষাৰ মানদণ্ডৰে মাজুলীৰ লগতে অসমৰ বিভিন্ন ধৰণৰ যুৱক যুৱতীক কি কৰিছে যে উচ্চ শিক্ষাৰে সু শিক্ষিত কৰিবলৈ যত্ন কৰিছে আৰু এই সাংস্কৃতিক বিশ্ববিদ্যালয়খনে এই অদূৰ অদূৰ ভৱিষ্যতেও কি কৰিব মাজুলীত সাংস্কৃতিক ক্ষেত্ৰখনৰ বিকাশত অৰিহণা যোগাব বাইদেউ

হয় হয় হয় হয় বাইদেউ হয় হয় বাইদেউ এতিয়া কথাটো হ'ল এইটো যদিও আমি সকলো দিশতে পাৰ্গত তথাপিও এতিয়া আমাক আটাইতকৈ প্ৰয়োজনীয় হৈছে এটা ডিগ্ৰী ডিগ্ৰী মানেই এখন চাৰ্টিফিকেট বুলি আমি ক'ব পাৰোঁ সেইখন যিহেতু আমি আনুষ্ঠানিকভাৱে আমি পাবলৈ হ'লে আমি প্ৰথমতে কি ল'ব লাগিব ডিগ্ৰী ল'বলগীয়া হ'ব সেই ক্ষেত্ৰত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মক উত্তৰণত কি কৰিব যে সহায় কৰিব সি সত্ৰীয়া নৃত্যই হওক বা গীত নৃত্যই হওক বা ই সাহিত্যই হওক ভাষাই হওক বা ই ইতিহাস অধ্যয়নতেই হওক এই বিশ্ববিদ্যালয়খনে কি কৰিব যথোপযুক্তভাৱে সহায়ৰ আগবঢ়াব ছাত্ৰ ছাত্ৰীসকলক বাইদেউ হয় হয় ঠিক আছে বাইদেউ থ্যেংক ইউ